অসমীয়া ভাষাটো শিকাৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত ক'বলৈ গ'লে যিহেতু মই এজনী অসমীয়া ছোৱালী আৰু সেয়েহে মাতৃ গৰ্ভতে মই জন্ম হৈ আহোঁতে যেতিয়া মই অসমীয়া বুলি পৰিচয় হৈ আহিছোঁ সেইকাৰণে প্ৰথম শব্দটো মাৰ কোলাত থকাৰ পৰাই শব্দ ওলোৱাৰ পৰাই অসমীয়া কথাই কাণত সোমাই আহিছে আৰু যেতিয়াই মই অলপ কথা ক'ব পৰা হ'লোঁ তেতিয়াৰ পৰাই মোৰ অসমীয়া শব্দ মাৰ মুখৰ পৰা মাতৃৰ পৰাই প্ৰথম যিকেইটা শব্দ শুনিলোঁ সেই তেনেকৈ সেইখিনি আহৰণ কৰিলোঁ বা অকল মাতৃ বুলি নকওঁ দেউ লগত দেউতাৰ সহযোগ বা ঘৰখনত যিহেতু ঘৰখনত গোটেই ঘৰখনত আমাৰ অসমীয়া পৰিৱেশেই গতিকে সদায় সৰুকালত অসমীয়া শব্দকেইখিনিকে শুনি শুনি সেইখিনি নিজৰ ভাষা হিচাপে প্ৰথম অৱস্থাত কথা ক'ব পৰা হ'লোঁ তাৰপাছত যেতিয়া নিজেই গম পালোঁ যে মই এজনী অসমীয়া ছোৱালী মই মোৰ মাতৃভাষা অসমীয়া তেতিয়া নিজৰ ভাষাটোক বুজা হৈ অহাত নিজৰ ভাষাটোৰ প্ৰতি আকৃষ্ট হ'লোঁ আৰু তাৰপাছত মই কেনেকৈ নিজৰ ভাষাটো ভাল ধৰণে জ্ঞান আয়ত্ব কৰিব লাগে সেইখিনিৰ ওপৰত যেতিয়া জনা বুজা হ'লোঁ ডাঙৰ হৈ আহিছোঁ তাৰপাছত মই সেইখিনি ওপৰত অকণমান গুৰুত্ব দিলোঁ নিজৰ ভাষাটো যাতে মই শুদ্ধকৈ ক'ব পাৰোঁ প্ৰতিটো অসমীয়া অসমীয়া শব্দ নিভাঁজ অসমীয়া শব্দ যাতে ক'ব পাৰোঁ তাৰ কাৰণে জ্ঞান আহৰণ কৰিবৰ কাৰণে কিতাপপত্ৰৰ সহায়ত সেইবিলাক নজনা কথা অসমীয়া শব্দৰ যিখিনি জ্ঞানৰ ভঁৰাল হিচাপে পুঠিগতৰ পৰা বিদ্যা আহৰণ কৰিলোঁ সেই তেনেকেই মই অসমীয়া ভাষাটো ঘৰখনৰ পৰা প্ৰথম পালোঁ তাৰপাছত স্কুললৈ যোৱাৰ পাছত স্কুলতটো বিদ্যালয়ত যি অঁ অসমীয়া মিডিয়াম স্কুলতে সৰুকালতে পঢ়িছোঁ সেইকাৰণে অসমীয়া মিডিয়াম স্কুলত পুৰা সম্পূৰ্ণভাৱে আমি অসমীয়া প পৰিৱেশ অসমীয়া পৰিৱেশ হিচাপে অসমীয়া বিদ্যালয়ত অসমীয়া বিষয়টো থকাৰ উপৰিও বাকীবিলাক যিবিলাক বিষয় থাকে সেই বিষয়বিলাকো আমি অসমীয়াতে পঢ়িলোঁ গতিকে অসমীয়া ভাষাটো এনেদৰেই শিকিলোঁ বুলি ক'ব পাৰি তাৰোপৰি এতিয়া নিজৰ ভাষাটো যাতে বিকৃত হ'বলৈ দিব নোৱাৰোঁ সেইকাৰণে কেতিয়াবা নিজৰ ভাষাটো কাৰোবাৰ মুখত যদি অকণমান বিকৃত ৰূপত অকণমান শুনা যায় নিজৰ অন্তৰত অকণমান নিজে আঘাত পোৱা নিচিনা লাগে কিয়নো যি যিহেতু নিজৰ এইটো আমাৰ মাতৃভাষা মাতৃভাষাটো সদায় মাতৃৰ মুখৰ পৰা শুনি আমি শিকা ভাষা সেইকাৰণে আমি এই ভাষাটোক বিকৃত ৰূপত আমি হোৱাটো কেতিয়াও নিবিচাৰোঁ মই সেয়েহে তাৰ অসমীয়া ভাষাটোৰ কা ইমানেই ভাল পাওঁ মই কলেজতো মই অসমীয়া বিষয়কে মেজৰ বিষয় হিচাপে লৈ মাষ্টাৰ ডিগ্রীও অসমীয়া বিষয়তে মই কৰিছোঁ তাৰকাৰণে যিখিনি শব্দৰ জ্ঞা জ্ঞানৰ ভঁৰাল যথে যথেষ্টখিনিয়ে মোৰ মই নিজকে উন্নত কৰিব পাৰিছোঁ বুলি মই ভাবিছোঁ এইদৰে মই ঘৰখনেই হওক বা বিদ্যালয়ে হওক বা কলেজৰ হওক সেইটোৱে অসমীয়া ভাষাটো এনেদৰে মই আয়ত্ব কৰি বৰ্তমানলৈকে চলাই গৈ আছোঁ এতিয়া